শিক্ষা হৈছে অপৰিহাৰ্য অংগ তথাপিতো শিক্ শিক্ষাৰ অবিহনে সকলো অজ্ঞান কিন্তু শিক্ষাৰ যোগেদি যিদৰে আমি ডক্টৰ ইঞ্জিনিয়াৰ ডাঙৰ ডাঙৰ অফিচাৰ হ'ব পাৰোঁ ঠিক সেইদৰে কাৰিকৰী শিক্ষাৰ যোগেদিও বহুত স্বাৱলম্বী হ'ব পাৰে আমি চাকৰিৰ পিছত দৌৰাদৌৰি নকৰি কাৰিকৰী শিক্ষাৰ যোগেদিও বহুতো নিবনুৱা যুৱক যুৱতী তথা মহিলা আগবাঢ়িব পাৰি ঠিক সেইদৰে ময়ো চাকৰিৰ পিছত নদৌৰি এই কাৰিকৰী শিক্ষাৰ যোগেদিয়েই এক স্বাৱলম্বীৰ পথ বাছি ল'লোঁ মই বাছি লোৱা সামগ্ৰীবিধ হৈছে মেটেকা সেই মেটেকাৰ যোগেদিয়ে মই বহুতখিনি আগবাঢ়িব পাৰিছোঁ আৰু আগবাঢ়ি গৈ থাকিম বুলি আশা ৰাখিছোঁ মোৰ প্ৰথম মই বনাইছোঁ এটা হে হেণ্ডেল বেগ মেটেকাৰ আৰু আমাক ট্ৰেইনিং দিবলৈ আহিছিল দৰং জিলাৰ পৰা দুগৰাকী বাইদেউ সেই বাইদেউ দুগৰাকীৰ জৰিয়তে মই প্ৰথম প্ৰডাক্টটো বনাইছিলোঁ এটা হেণ্ডেল বেগ কিন্তু মোৰ প্ৰথমতে বনাওঁতে বহুত সময় লাগিছিল মই একো বুজি পোৱা নাছিলোঁ মেটেকা কেনেকৈ কিদৰে কাটে কেনেকৈ মিলাই মই একো জনা নাছিলোঁ কিন্তু বাইদেউহঁতৰ প্ৰচেষ্টাত আজি মই প্ৰতিমাহে এক ভাল অংকৰ পইচা চুবলৈ সক্ষম হৈছোঁ আৰু এই মেটেকাৰ যোগেদি আমি বিভিন্ন ঠাইত ফুৰিবলৈ যাবলৈ আৰু ট্ৰেইনিং দিবলৈও সুবিধা পাইছোঁ আমি বনোৱা সামগ্ৰীসমূহ হৈছে টুপী বেগ শ্বপিং বেগ আৰু মহিলাসকলে লোৱা বেগ পাৰ্ছ য়োগা মেট কলম ষ্টেণ্ড ট্ৰে' ডাইনিং মেট বিভিন্ন ধৰণৰ সামগ্ৰী যেনেকৈ আমাক অৰ্ডাৰ দিয়ে আমি তেনেকৈ বনাব পাৰোঁ আমাৰ সামগ্ৰীসমূহ বিভিন্ন অফিচত কিবা অনুষ্ঠান পাতিলেও দিব পাৰোঁ আৰু সৰু সৰু সামগ্ৰীবোৰ আমি গিফ্ট হিচাপতো দিব পাৰোঁ আমাৰ সামগ্ৰীসমূহ বাহিৰৰ দেশত চাহিদা বেছি কিন্তু আমাৰ অসমৰ বিভিন্ন ঠাইত মেটেকাৰ উৎপাদন আছে যদিও কিছু ঠাইত ইয়াৰ ব্যৱহাৰটো নাজানে আৰু আমাৰ সামগ্ৰীসমূহ মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি আহোঁতেও আমি আমাৰ সামগ্ৰীসমূহ প্ৰদান কৰিছোঁ আৰু আমাৰ সামগ্ৰীসমূহ আমেৰিকা পৰ্যন্ত গৈছে আৰু এই সামগ্ৰীসমূহ বিকি মই নিজৰ পৰিয়াল তথা মই ল'ৰা ছোৱালীক পঢ়াব পাৰিছোঁ আৰু মোৰ দৰে বাকী বহুতো মহিলাই এই সামগ্ৰীসমূহ বনাই নিজৰ পৰিয়াল পোহ পাল দিব পাৰিছে মই সাধাৰণ এটা হেণ্ডেল বেগ প্ৰথম আৰম্ভ কৰিছিলোঁ তাৰ পিছতে বাইদেউসকলৰ যোগেদিয়ে মই বি আমাৰ পোন্ধৰ দিনৰ ট্ৰেইনিঙত যিখিনি শিকালে তাৰ পিছতেই মই বাকীসমূহ বস্তু বনাবলৈ সক্ষম হৈছিলোঁ এতিয়া মোক যি বনাবলৈ কয় মই তাকে বনাবলৈ প্ৰস্তুত সেয়েহে ভাবিছোঁ শিক্ষা দৰকাৰ কিন্তু কিতাপৰ শিক্ষাৰ বাহিৰেও যে কাৰিকৰী শিক্ষাও দৰকাৰ সেইটো বৰ গুৰুত্বপূৰ্ণ কাৰিকৰী শিক্ষাৰ যোগেদি বহুতো নিবনুৱা যুৱক যুৱতীও আগবাঢ়ি যাব পাৰিব আমি পেলনীয়া সামগ্ৰী প বস্তু বনাওঁ বুলি আমাক বহুতেও অৱহেলাও কৰে কিন্তু সেই সামগ্ৰীসমূহৰ চাহিদা সকলোৱে নেজানে বিভিন্ন প্ৰান্তৰ পৰা আহি আমাৰ সামগ্ৰীসমূহ লৈ যায়হি আৰু উচিত মূল্য দিয়ে কিন্তু অসমত মূল্যটো কম কিন্তু বাহিৰৰ দেশত আমাৰ বস্তুসমূহে ভাল দাম পায় সেয়েহে সকলোকে কওঁ মোৰ দৰে এই এনে এইদৰে কাৰিকৰী শিক্ষাৰ যোগেদি আগবাঢ়ি যাওক আৰু মেটেকাৰ যোগেদিও আগবাঢ়ি গ'লে বহুত স্বাৱলম্বী হ'ব পাৰিব নিজৰ ঘৰখনৰ নিজৰ সামগ্ৰীসমূহ যোগাৰ কৰিবৰ কাৰণে আনক হাত নাপাতি নিজৰ শিক্ষাৰে সকলো আগবাঢ়ি যাব পাৰিব কোনো পিছুৱাই ৰৈ থাকিব লগা যাতে নহয় সেয়েহে সকলোকে আহ্বান জনাইছোঁ যে সকলো শিক্ষা থকাটো দৰকাৰ নিজৰ হাতৰ বিদ্যা থাকিলে কেতিয়াও মৰণ নহয়